ব্যৱহাৰ কৰিবলৈ মই গাঁৱৰ মানে ডাঙৰ ডাঙৰ মানুহ আশী নব্বৈ বছৰ মানুহৰ পৰা দেখিলোঁ ব্যৱহাৰ কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰে কেনেকৈ বজাৰত বহি থাকে চাং মানে ব্যৱহাৰ কৰিবলৈ তেওঁ কেনে কেনেকৈ হেৰি হৈছে ব্যৱহাৰটো মই তেনেকৈ ওচৰত বহি বহি শিকিলোঁ মই নিজেই ব্যৱহাৰ কৰিবলৈ জানিলোঁ তাৰপৰা গাঁৱত ঘূৰি দেখিলোঁ আকৌ বজাৰে চজায়ে দেখোঁ ব্যৱহাৰ কেনেকৈ কোনটো পইচাত এটকাত এ দছ টকা পইচা ওলাই তেনেকৈ মই ব্যৱহাৰ কৰিবলৈ দেখি তাহাঁতৰ পৰা শিকি মানে শিকি শিক্ষাটো ল'লোঁ শিক্ষাটো লৈ নিজেই কৰিবলৈ লাগিলোঁ ব্যৱহাৰ কৰিবলে তাৰপিছত গাঁৱৰ আমাৰ মদাসত মজিয়াত বহুত ব্যৱহাৰ কৰা মানুহ আছে তেওঁ মদাখত মজিয়াত মই চালোঁ বহুত মানুহক কোনটো ব্যৱহাৰ কৰিলে ভাল হ'ব কোনটোত বেছি লাভ হ'ব কোনটো কামত মানে বেছি দুটকা পইচাই দুটকা পইচা ইনকম হ'ব মানে ব্যৱহাৰ কৰোঁতে কোনটো পইচাত মানে ঘৰখন মানে পুৰা ধুনীয়াকৈ চলিব বিবাদ কোনটো মানে বজাৰত ব্যৱহাৰ কৰা মানুহৰ লগত মই চালোঁ নিজেও কৰিবলৈ শিকিলোঁ এতিয়া ব্যৱহাৰ কৰিবলৈ দেখি দেখি মানে মানুহৰ লগত গৈ দেখি মানে সমাজৰ ক্ষেত্ৰত দেখি মানে ব্যৱহাৰ কৰিবলৈ মই মানে বজাৰত ময়ো নিজেও এতিয়া বহোগৈ ব্যৱহাৰ কৰিবলৈ ধৰক আৰু আমাৰ এডোখৰত মানে ধেৰ ব্যৱহাৰ কৰা মানুহ আছে মানে সেই ব্যৱহাৰ কৰা মানুহবোৰৰ পৰা চালোঁ আশী নব্বৈ বছৰমানৰ মানুহৰ পৰা বয়সৰ মানুহে ব্যৱহাৰ কৰেনে সেইবোৰ ব্যৱহাৰ কৰাৰ লগত মই চাই নিজেই গৈ গৈ দেখিলোঁগৈ মই নিজেই ক'বলৈ মানে নিজেও এতিয়া ব্যৱহাৰ কৰোঁ মানে কোনটো বস্তু বেছি লাভ হয় কোনটো বস্তুত কম মানে হয় মানে মই এতিয়া দেখিলোঁ মানে গম পালোঁ মানে যিটো বস্তু মানে ব্যৱহাৰ কৰিবলৈ হ'লে লাভ এই মানে বেছি হয় মানে সেইটোতহে মই বেছিকৈ ব্যৱহাৰ কৰিব লাগিছোঁ এই আজিকালি কৰিব লৈছোঁ মানে ব্যৱহাৰ কৰিবলৈ গাঁৱৰ সমস্য়াত মানে ধৰক বজাৰ চজাৰ গৈ মানে বস্তু পকে তুলি পতকৈ কোনটোত বেছি প্ৰফিট হ'ব সেইটোকে মই ব্যৱহাৰ কৰোঁ মানে যি বস্তু হ'লেও মানে ধৰক গছ গছনি কাটিবলৈ হ'লেও ধৰক কিবা এটা কৰিবলৈ হ'লেও ধৰক কাঠৰ কাৰবাৰ হ'লেও ধৰক বাঁহৰ হ'লেও মানে ব্যৱহাৰ এজোপা গছ এজোপা ল'লোঁ ধৰক বিক্ৰী কৰিবলৈ হ'লে সেইটোতো মোৰ লাভ হৈ ব্যৱহাৰ কৰোঁ নধৰক যে চাউল বাঁহ এজোপা গোটেই গুড়িটো কাটিবলৈ হ'লে ক'ৰবাত দিবলৈ হ'লেও মানে সেইটো লাভ হ'ব নাই সেইটো তেনেকেই দেখিলোঁ ব্যৱহাৰত বেছি মোৰ লাভ হৈছে যি বস্তু হ'লেও মানে ধৰক ঘৰৰ কাম বনত মানুহৰ ঘৰত ধৰক কিবা এটা কৰিবলৈ হ'লেও মানে ধৰক ব্যৱহাৰ কৰিবলৈ ঘৰ এটা ঠিকা ল'লেও মানে মই দেখিছোঁ এইটোতো লাভ আছে ব্যৱহাৰ সেই এনেকেই মই ব্যৱহাৰ কৰি আছোঁ এতিয়া যা মানে সৰুৰ পৰা মানে দেখিলোঁ ডাঙৰ এজনক সুধি মানে শিক্ষাকতো পালোনে মই ব্যৱহাৰ এইটোতে বেছি পেফি প্ৰফিট আছে বজাৰ হাটত কৰিবলৈ গ'লেও মানে ব্যৱহাৰ প্ৰফিট হয় ধৰক যি বস্তুটোতো ধৰক এটকাত কিনি এশ টকা উলিয়াব পাৰোঁ ধক দছ টকা দিলে সেইটোকেতো মই ব্যৱহাৰ কৰোঁ ধৰক যি বস্তু মানে যি কাম কৰিলেও মানে ব্যৱহাৰত কৰোঁ মানে ধৰক ব্যৱহাৰ কৰোয়েই মানে যি হেৰি হ'লেও মানে ব্যৱহাৰ কৰোঁ আৰু চাহপাতটোত বা কিবা বাগানৰ পাত চাত ছিঙি মানে ক'ৰবাত দিব পাৰিলে ধৰক বাগানে চাগানে সেইটো এটা মই ব্যৱহাৰ কৰোঁ ধৰক তামোলকৰ সময়ত ধৰক তামোল তুলি হ'লেও মই ব্যৱহাৰ এটা কৰোঁ মই কেঁচা তামোল বা পকা তামোলত হ'লেও ব্যৱহাৰ এটা কৰোঁ ধৰ এইটোত ধৰ এশ টকাত বা এইটোত আনি দুশ টকাত বিকিও তেনেকৈ ব্যৱহাৰ কৰোঁ যি মানে ধৰক গছ গছনি কাটি মানে ক'ৰবাত কিবা এটা লাভ হ'লেও মানে সেইটো ব্যৱহাৰ কৰোঁয়েই মানে ধৰক